দাদা কিমান হ'ল ভাড়া মোৰ হাতত পাঁচশ টকীয়াহে আছে আপোনাৰ হাতত খুচুৰা হ'বনে মোৰ খুচুৰা মানে নাছিল মাত্ৰ পাঁচশ টকা এটা আছিল তাকে লৈ ওলাই আহিলোঁ